পাঁচ লাখ দুই হাজাৰ দুশ পঞ্চাছ ন লাখ পঁয়ত্ৰিছ হাজাৰ পাঁচশ ত্ৰিছ চাৰি লাখ পঞ্চাছ হাজাৰ চাৰিশ পঁচিছ আঠ লাখ নব্বৈ হাজাৰ পাঁচশ পোন্ধৰ দুই লাখ পঁচিছ হাজাৰ ছশ নব্বৈ